আমাৰ আমাৰ পোহনীয়া বস্তু বুলি ক'লে মানে চব ঘৰত গৰু ছাগলী হাঁহ কুকুৰা কুকুৰ মেকুৰী ঘৰখন বুলি ক'লে সকলো জীৱ জন্তু আছে আমাৰ ইমানেই কুকুৰ মেকুৰী বা গৰু ছাগলীৰ লগত সেই মৰম চেনেহ আছে ইমানেই আমি গৰু আহিলেও গৰু নাম দিওঁ ৰঙাজনীক ৰাঙি ৰাঙিজনীক যদি কওঁ আহ ৰাঙি আহ আহ আহ ৰাঙি আহিবই কোনোবা এজনী বগী আছে বগীজনী আহ আহ বগীটি বগীটি বগীটি বুলি ক'লে বগীটি আহিবই আমি গৰুক এনেকুৱা মৰম চেনেহ কৰিব লাগে পোৱালিবোৰক সোমবাৰে মংগলবাৰে জগিলে আহ মঙলা মঙলা মঙলা এনেকৈ মাতোঁ আমি গৰু পোৱালিটোক আৰু কোনোবা এজনী বুধবাৰে জগে জগে যদি বুধেশ্বৰী বুধেশ্বৰী বুলি মাতোঁ কিন্তু গৰুক আমি বহুত মৰম কৰোঁ গৰুক গৰুক ঘাঁহ দিওঁ পানী দিওঁ গৰু কেনেকুৱা হয় খেৰ দানা দিওঁ দুপৰীয়া পানী খুৱাওঁ এতিয়াতো এনেকুৱা দিনতো গৰু মেলিব নোৱাৰোঁ অকল বান্ধি থওঁ বাৰীতেই হওক ছাঁ জেগাত মানে ছাঁ জেগাত সিহঁতক বান্ধি থওঁ সিহঁতৰ লগতে দিনটো ঘৰত থাকিলে লাগিয়ে থাকিব লাগে লাগিয়ে থাকোঁ সিহঁতৰ লগত সিহঁতক পানী দিওঁ খেৰ কুতোঁ খেৰ কুটি তাত নিমখ আৰু মিহি সৰু সৰু তুঁহগুড়ি মিহি তুঁহে মিহলাই খেৰবোৰত ছটিয়াই সিহঁতক খাবলৈ দিওঁ সিহঁত আমি যিমান মৰম কৰোঁ গৰুৱেও আমাক দেখিলে মানে হেঁতি দুখোজ আগবাঢ়ি আহিব জানোচা গৃহচনীয়ে কিবা খাবলৈ দিব আৰু নিদিলেও ঘাঁহ একবস্তা অনা দেখিলেও গৰুৱে চিঞৰি থাকিব মানে আমাৰ ইমানেই আমি গৰু ছাগলী গৰুৰ লগত লাগি থাকোঁ গৰুৰৰ গৰু মাইকী গৰু মতা গৰু মতা গৰুবোৰ হালোৱাবোৰক হালোৱা বেছিকৈ আমাৰ মৰম নালাগে আমাৰ মাইকী গৰুলেহে বেছিকৈ মৰম লাগে কিন্তু ছাগলী ছাগলীও আমাৰ ছাগলী যে নাম আছে ছাগলী আহ আহ ছাগলীকেইজনী আমি নাম আগতে আমি ইমান ধুনীয়া ডাঙৰ ছাগলী তাক ৰাজা বুলি কওঁ ৰাজা বুলি ক'লে য'তে থাকক ছাগলীটো অ' ৰাজ আহ বুলি ক'লে ৰাজা আহি একদম ওচৰৰ পাবহি সি মানে আমালৈ ভয় নকৰে সি ভিতৰত সোমাই চাউল খাব ভাত খাব হ'লেও ইমানে মৰমীয়াল বহুত ছাগলীও বহুত আছে আমি ছাগলী পোৱালিলৈকে আমি পোৱালিটো যোগাৰ লগে লগে আমি সিহঁতক মণি পিন্ধাওঁ মণি ছাগলীয়ে ছাগলীকো এতিয়া এনেকুৱা দিনত বান্ধি থওঁ ঘাঁহ দিওঁ পানী দিওঁ ভাতৰ পানী দিওঁ ছাগলীৰ লগত ছাগলী ইঠাইৰপৰা সিঠাই লৈ লৈ ফুৰোঁ ছাগলীয়ে ছাগলীয়ে বিশেষকৈ কটা ঘাঁহো খায় আমাৰ মেলি দিলে এতিয়া দিনততো মেলিব নোৱাৰোঁ আৰু মেলাৰ দিনত মেলি দিওঁ বাৰু এতিয়া কিন্তু ছাগলীয়ে কটা ঘাঁহ খাই খন্তেকহে আমি মেলি পেনি চাই থাকোঁ কেনি কৰিছে কি কৰিছে সিহঁতি ছাগলীকো আমি সেই তেনেকৈ চবকে মতা মাইকীক নাম দিওঁ আৰু এনেকৈ ছাগলীয়ে আমাক ছাগলীয়ে আমাক বহুত ধনো দিয়ে বাৰু এটা ছাগলী বিকিলে বহুত টকা পাওঁ আমি দহ হাজাৰ পোন্ধৰ হাজাৰ এনেকুৱাকৈ ধনো পাওঁ আমি গৰুটো নকওঁৱে গৰুটো পাওঁৱেই ছাগলীতে পাওঁ হাঁহতো পাওঁ হাঁহো পুহিছোঁ আমি হাঁহকো যদি আহ আহ বুলি কওঁ মৰমীয়াল হাঁহ হাঁহ থাকে হাঁহো আহে আমাৰ মাত শুনি হাঁহক হাঁহ আমি লোকেল লোকেল বুলি কয় আমি তেনেকুৱা হাঁহকে লোকেল হাঁহকে পঢ়োঁ আমি বেলেগ হাঁহ নপঢ়োঁ কিন্তু আমাৰবোৰৰ ঘৰত কুকুৰো আছে কুকুৰৰও নাম আছে আমি কুকুৰ কুকুৰজনীক ইমানেই মৰম কৰোঁ আৰু কুকুৰজনী নামটো আছে আমাৰ জংকী আহ জংকী আহ ঝআহ জংকী য'তে থাকক জংকী আহি আমাৰ গৃহস্থনীক ভৰিয়ে হাতে ধৰিবহি জংকীয়ে আহি যে মিঠাই দিব লাগিব মিঠাই খাব বা আমাৰ আকৌ মেকুৰীও আছে মেকুৰীও তেনেকুৱা আমাৰ ভাত খাওঁতে কি কৰিব মেকুৰীয়ে আমাক এনেকুৱা আমনি কৰিব মেকুৰীকো আমি নাম দি থওঁ টিলিঙা পিন্ধাই থওঁ মেকুৰীয়ে হ'লেও আমাৰ এন্দুৰ নিগনিবোৰ ঘৰত থয় সেইবিলাক খাই সেইবিলাক আমাক অপকাৰ নহয় উপকাৰ কৰে কিন্তু আৰু আৰু ইমানেই